চৰাইদেউ জিলাখন যিখনত মই বৰ্তমান অৱস্থিত বা মই ইয়াত বাস কৰোঁ এই জিলাখনত বিগত বছৰবোৰত বিশেষকৈ ইয়াৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত সলনি হোৱা বহুত কাৰণ আছে অৰ্থনীতিক ক্ষেত্ৰত দুখীয়া দুখীয়া হৈ গৈছে আৰু ধনী ধনী হৈ গৈছে কিছুমানৰ জীৱন বহু ধৰণে সলনি হৈ গৈছ আৰু যে আৰু আমি যিটো যিহেতু মই চৰাইদেউত থাকোঁ আৰু আমাৰ চৰাইদেউ বুলি ক'বলৈ নেযাওঁ আমাৰ অসমৰ প্ৰতিটো চুকে কোণে আমাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি সকলোখিনিতে প্ৰব্লেম্ছ পাইছে আৰু ইলেক্ট্ৰিচিটি যিটো আমাৰ কাৰেণ্টৰ সুবিধা সেই সুবিধা সকলোৰে না সকলোৰে নাই আৰু দিনত চৌব্বিছ ঘণ্টাৰ ভিতৰত আমাক খুব বেছি সাত ঘণ্টা বা আঠ ঘণ্টাহে কাৰেণ্ট থাকে কিন্তু কাৰেণ্টটো থাকে কিন্তু বিলৰ বিলটো আমাৰ বেছি আহে বিলৰ পৰি মানে প্ৰব্লেম আৰু যিবিলাক দুখীয়াসকলৰ বহুত ধৰণে যিহেতু আমাৰ বস্তুৰ দাম এতিয়া দিনক দিনে বস্তুৰ দাম বাঢ়ি গৈছে সেইকাৰণে দুখীয়া শ্ৰেণীৰ লোকসকলৰ কাৰণে বা দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কাৰণে বহুতো কষ্ট হৈছে কাৰণ তেওঁলোকে দিন হাজিৰা কৰি যিখিনি কষ্ট পায় সেইখিনি বস্তু দাম যিহেতু বাঢ়ি গৈছে তাত খৰচ কৰোঁতে তেওঁলোকৰ জীৱন গৈছে সেইকাৰণে তেওঁলোকৰ কোনো ফালৰ পৰা একো উন্নতি হোৱা নাই আৰু এনেবিলাক কাৰকে আমাক বহুত আমাৰ মানে দৈনন্দিন জীৱনত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে সামাজিক পৰিৱৰ্তন সামাজিক সমাজখন পূৰ্বৰ দৰেই সমাজ হৈ আছে যিহেতু আমাৰ বৰ্তমান চলিত জীৱনত সকলোফালৰ পৰাই আমাৰ অসুবিধাৰ সৃষ্টি কৰিছে আৰু আৱাসীসকলৰ ওপৰত প্ৰভাৱ পৰিছে